হেল্ল' অঁ হেল্ল' নমস্কাৰ নমস্কাৰ অঁ হয় কওকচোন অঁ ঠিক আছে বাৰু পাব খালি এতিয়া কোন জেগা আপোনাৰ নামটো কি

এই আমি বৰ্তমান এতিয়া পঞ্চাছ টকাত দি আছোঁ ঠিক আছে ঠিক আছে হৈ যাব অঁ হ'ব হ'ব অঁ ঠিক আছে ডেলিভাৰী কৰি দিম মই তাতে কিবা এটা মিলাই লৈ ল'ম আৰু আপোনাক কওক

অঁ হয় হয় অঁ অঁ এই সেইটো আপুনি চিন্তা কৰিব নেলাগে আমাৰবোৰ একদম একদম ধুনীয়াকৈ মাৰি দিয়া আছে আপোনাৰ পটককৈ এৰিও নেযায় ঢিলাও নহয় কওকচোন বাৰু এই ঠিক আছে মই আপোনাক তেতিয়া আপুনি আগেই জনাইছে নহয় মই মানুহ এজন পঠিয়াই দিম লগত ঠিক আছে ঠিক আছে মই আপোনাৰ আগতেই আপোনাক নাম্বাৰটো দি দিম

অঁ আপোনাৰ কিমান তাৰিখত আছে অঁ একৈছ তাৰিখ তেতিয়া আপোনাক বিছ তাৰিখে পিছবেলা দি দিলে হৈ যাব হয়নে ঠিক আছে মই আপোনাক পঠিয়াই দিম এই তেওঁৰ নামটো বিশ্বজিৎ কছাৰী হয় হয় অঁ ঠিক আছে নাম্বাৰটো দি দিম বাৰু মই মই আপোনাক আগদিনাখনেই অঁ আগদিনাখনেই পঠিয়াম নহয় তাৰ আগতে আপোনাক ক'ল কৰি নাম্বাৰটো দি দিম

ঠিক আছে লাগে যদি দি পঠিয়াম আৰু যেতিয়া আপুনি বিচাৰিছে আধা লিটাৰ নে এক লিটাৰ আধা লিটাৰ ন' অঁ অঁ দুটা কেছ মাল দি পঠিয়াম সেইটো আপোনাৰ ধৰক আঠ টকামানকৈ ধৰিম অঁ অঁ ঠিক আছে ঠিক আছে মিলাই ল'ম অঁ ঠিক আছে আমাৰ অঁ আমাক ফিলহে লাগে আমাক ফিলহে লাগে আপোনাৰ যোগেদি আমি আৰু অকণমান আগবাঢ়ি যাব পাৰিম ধন্যবাদ ধন্যবাদ ঠিক ঠিক আছে ঠিক আছে